হেল্ল' কওকচোন হয় হয় কে বি ৰোডৰ ফটো ষ্টুডিঅ'তে লাগিছে ক'বহো তিনতাৰিখে ন অঁ আপুনি অঁ অঁ কোনটো জেগাৰ পৰা ক'লে আজাদ আজাদ গৈছোঁ বাৰু আজাদৰ কোনখন গাঁও হ'ব অঁ আমি দুদিনীয়া হ'ব ন থাকিব লাগিব নেকি তেতিয়া থাকিলে আক' আমাৰ মানে কি চাৰ্জটো অকণমান বেছি হয় নহয় পইচাটো আমাৰ মোৰ লগত মানে আৰু দুজন যাব মানে এছিষ্টেণ্ট এজন যাব আৰু মানে দুই তিনিজন যাব সামগ্ৰীসমূহ অলপ বেছি হয় ন কেমেৰাপা ধৰি লৈ ছাতি তাতি থাকে সেইসমূহ কেৰি কৰিবলৈ মানে অলপ টান হৈ যায় মানুহ দুজন লাগিব সেইকানপাই মানে পইচাটোও অকণমান বেছি পৰিব আমি অল টুটেল চাৰিজন যাম অঁ আমাৰ ব্যৱস্থাটো কৰিব নেকি থকা খোৱা অঁ আপোনালোকৰ আপোনালোকৰ দৰা পাৰ্টি নে ছোৱালী পাৰ্টি অঁ দৰাৰ লগতোটো যাব লাগিব ন অঁ তেতিয়া ক'ষ্টটোতো অকণমান বেছিয়ে পৰিব তাতো আমি ধৰক আপোনাৰ কাষ্টিং কৰিব লাগিব ছোৱালী ঘৰতো হয় হয় আমাক অঁ আমাক মান কি সুবিধাসমূহ কৰি দিলে ভাল হয় গোটেই সুবিধাসমূহ গাড়ীত লৈ যোৱাৰ প ৰা ধৰি অঁ অঁ পইচাটো অঁ পইচাটো পৰিব দেই বিছ ত্ৰিছ হেজাৰ মান পৰিব দুদিনত কাৰণ মোৰ কথা অঁ দুদিনত বিছ হেজাৰ ধৰি থওক আপুনি মোৰ কাৰণ এছিষ্টেণ্ট দুটাকো পইচা দিয়াৰ কথা থাকিবতো কমাই মেলি মানে আপোনালোকৰ ছোৱালী ঘৰ কিমান দূৰত হয় বা সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব কিমান কিলোমিটাৰ ৰেঞ্জত হ'ব বাৰু অঁ ত্ৰিছ চল্লিছ হয় যদি আপুনি মুটা মুটি কিবা এটা কমাই দিব আৰু টকা দুই তিনি হেজাৰ মান অঁ ঠিক আছে দিয়ক ঠিক আছে